সময়ৰ লগে লগে অসমীয়া ভাষাটো বাৰুকৈ বিকশিত হোৱাৰ পৰিলক্ষিত হৈছে

অসমীয়া ভাষাটো মগধী প্ৰাকৃতৰ পৰা আহিছে ইন্দো আৰিয়ান ভাষাবিলাকৰ নিচিনাকৈ আৰু ই বঙালীৰ লগত খুব খুব মিলে কিছু কিছু হেৰি বাদ দি পেলাই কিছু কিছু শব্দ আখৰ বাদ দি পেলাই বঙালীৰ শব্দৰ লগত খুব মিলে অসমীয়া ভাষাটো এ অসমৰ ব্ৰহ্মপুত্ৰ ভেলিৰ ফালে বেছিকৈ কোৱা হয় যদিও অসমীয়া মানুহ বহুখিনি জেগাত থকাৰ কাৰণে বহুখিনি জেগাতো অসমীয়া ভাষা প্ৰচলিত হোৱা দেখা যায় আৰু এই ভাষাটোৰ যদিও আগৰ ইতিহাসত বৰকৈ হেৰি নাই আৰু অসমীয়া কাক বোলে সেই সংজ্ঞাটোও অলপ দিগদাৰি ক'বলৈ তথাপিও অসমীয়া ভাষাৰ ভালেখিনি বিকাশ দেখা যায় উল্লেখ ল'বলগীয়া কথাটি হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যিখিনি অৱদান এই ভাষাক লৈ পেলাই সেইখিনি বাৰুকৈ উল্লেখজনীয় তেওঁলোকে যিখিনি প্ৰচেষ্টা গীত মাত বৰগীত সেইখিনি সেইসময়ৰ এক বিশেষ অৱদান তেওঁলোকৰ আৰু সেই বস্তুখিনিয়ে বহুখিনি বিকাশ কৰিছে অসমীয়া ভাষাটো লগতে আৰু কিছু নতুন নতুন কলা কুশলী শিল্পী লগতে এনে ৰচনা ৰচনাকাৰ কবি এইসকলে এই ভাষাটোৰ স্বকীয়তা আৰু বৰ বঢ়াই তুলিছে আৰু অসমীয়া ভাষাৰ যদিও আজিকালি প্ৰচলিত আৰু ইয়াক মানে দেখুওৱা যায় যে ই কথিত ভাষা আৰু লিখিত ভাষাটো বেলেগ কথিত ভাষাটো যিটো আপোনাৰ জেগাৰে সমূলি বেলেগ হয় আৰু লিখিতটো যিটো আপোনাৰ চৰকাৰী কামত কামত থকা চৰকাৰী কামত ব্যৱহৃত হয় ভাষাটোত বহুতখিনি আৰু ইয়াৰ পৰিৱৰ্তন বহুখিনি লক্ষ্য কৰা হৈছে আগতে যেনেকৈ আপোনাৰ হেৰি আগতে যেনেকৈ আপোনাৰ লিখিতটো বেছি প্ৰচলিত আজিকালি কিন্ত কথিত ভাষাৰ বহুখিনি শব্দ ইয়াৰ মাজত সোমাই পৰিছে আৰু কিছুমান শব্দ সানমিহলিও ঘটা দেখা যায় আৰু লগতে উচ্চাৰণ কৰাৰ ধৰণ কোৱাৰ ধৰণ এইবোৰো এইবোৰৰ মাজতো কিছু মিল দেখা যায় লগতে জেগাবিশেষে ইয়াৰ ডিফাৰেঞ্চেচবোৰ দেখা পোৱা যায় আৰু এতিয়া পৰিৱৰ্তনৰ ক্ষেত্ৰত যদিও বহুত নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটো ক'বলৈ অলপ দিগদাৰ পায় আৰু ইংলিচ ইংৰাজী মিডিয়াম স্কুলবিলাক যিমানেই আগবাঢ়ি আহিলে সিমানেই অসমীয়া ভাষাটোৰ প্ৰচলনটো কমি যোৱা পৰিলক্ষিত হয় কাৰণ এটি শিশুৱে বহুত সৰুৰ পৰা এই ভাষাক যদিও ঘৰত শুনে শিকে অথচ স্কুলত পাৰ কৰা বহুখিনি সময় তেওঁ ইংলিচতে ইংৰাজীতে সেই কথোপকথন কৰিবলৈ তেওঁলোকক শিকোৱা হয় আৰু সেইবাবে তেওঁ যদিও ভাষাটো ফৰ্মেলি শিকে তথাপিও তেওঁলোকে বা কথিত হিচাপে তেওঁলোকে ক'ব পাৰে কিন্তু তেওঁলোকে তাৰ মহত্ব বা কিছু কিছু শব্দৰ বা শব্দৰ গাঁথনি এইবোৰত অলপমান বা যিটো ভকেবুলাৰি সেইটোত অলপ দিগদাৰি হয় উদাহৰণস্বৰূপে নিজৰ কথায়ে ক'ম ইংৰাজী মাধ্যমত